মই ঘৰতে হয় হয় হয় আবেলি ফ্ৰী আছোঁ কিবা কাম আছিল নেকি বাৰু হয় নেকি যাবৰ ইচ্ছা আছে কিন্তু বতৰ ডাৱৰীয়া কিবা ৰ'ব ৰ'ব মই অঁ বাৰু ছাটি এটা লৈ যাওঁ ইয়াৰ পৰা গাড়ীৰ পৰাই যাম ন' তাত অকণমান বৰষুণ পৰিছে সেইকাৰণে অকণমান ছাটি এটা লৈ যাওঁ বাৰু কেইটা বজাত যাবা হয় নেকি

ভাল লাগিব আমি কম আমাৰ অঁ গোটেই মিলি আমাৰ ছজন হৈ যাব সেইকাৰণে একেলগে ছজন হৈ যাব

খোৱা বস্তু সোমায় বাৰু সোমায় তাত ডাষ্টবিন আছে তাত ধুনীয়াকৈ ৰাখি দিব লাগে ফলত খাওঁতে অকণমান যাতে লেতেৰা নহয় সেইটো কাৰণে চাব লাগে আৰু আমি কিবা লৈ যাওঁ কিনো আৰু জেলি ব্ৰেড তাৰপিছত সেই মাজা লৈ যাওঁ আৰু কিবা কি লৈ যাব বিচাৰিছা

অঁ বাৰু ঠিকে চলি আছে তাৰপিছত তাৰপিছত কি ক'লোঁ কি ক'লোঁ তাৰপাছত কিহেৰে যাম আমি মই গাড়ীৰে যাম বুলি ভাবি আছিলোঁ খোজকাঢ়ি হয়তো যাব পাৰি ইমান দূৰো নহয় ন' অঁ ভালে হ'ব ঠিক বাৰু ঠিক আছে তেন্তে আমি খোজ কাঢ়িয়ে যাওঁ অঁ মই কৰিম দিয়ক এইফালে মই কৰি আছোঁ দেই বাৰু ৰাখোঁ ঠিক আছে অঁ